পইচা জমাৰ বিষয়ে মই পইচা জমা কৰি ভালপাওঁ পইচা জমা মানে কি মই ইনকামৰ ওপৰত কথা মই ইনকাম যিমান হয় ইমান পইচা খৰচ কৰি মই তাৰে অলপ অলপ জমা কৰোঁ মাহে মাহে প্ৰতি মোৰ আছে কেইবাটাও মোৰ যেনেকুৱা এল আই চি আছে তাৰ পিছত এইবোৰ ডাকঘৰত আছে আৰ ডি আছে ছেভিং ছেভিংচত আছে তাৰ পিছত হেৰি মোৰ ছোৱালী এজনী আছে ছোৱালীৰ কাৰণে এইবোৰ চুকন্যা চুকন্যাত থৈছোঁ মই যেতিয়া যিমান পাৰোঁ মানে চুকন্যাত মই কেতিয়াবা পাঁচশ কেতিয়াবা কোনোবা মাহত এক হাজাৰ এনেকুৱা যেতিয়াই যিমানটো পাৰোঁ থওঁ আৰ ডিও আছে মোৰ দুটামান ছেভিং আছে মোৰ কেইবাটাও আছে তেনেকুৱা তেনেকৈ ডকঘৰত আছে ছেভিং তাৰ পিছত আৰু লক্ষ্মী বেংকত আছে ষ্টেট বেংকত আছে এনেকুৱা আছে কি যেতিয়া যিমান পাৰি মই পইচা অলপ অলপ জমা কৰোঁ ইনকাম আমাৰ ইনকামৰ বিষয়ে ইনকামৰ ওপৰত চায়েই মই পইচা জমা কৰোঁ একদম আৰু ফাণ্ড ফাণ্ড বুলিলে মই ইমান ভাল নাপাওঁ মই ইমান ভাল নাপাওঁ মই যিমান পাৰোঁ চেভিং অলপ অলপ কৰোঁ ইমানে আমাৰ ইনকামৰ ওপৰত যিমান খৰচ কৰি থাকে মই ইমানেই এইবোৰ মই পচন্দ কৰোঁ মই চভিঙতে অলপ থওঁ এইটো